হেল্ল' অঁ কোৱাচোন হয় নেকি কৈছিলোঁ কৈছিলোঁ কিন্তু সেইমতে কামটো এইমাহত হোৱা নাই যে অঁ তেনেকৈ তুমি এইটো মাহত কামলেও অহা নাই কামত চুস্তিও কৰিছা ঘৰৰ কামখিনি তুমি সম্পূৰ্ণকৈ কৰা নাই আকৌ মই পইচাটো কেনেকৈ বঢ়াই দিওঁ মোৰো কষ্টৰে পইচা চাকৰি কৰোঁ যদিও মোৰোতো কষ্টৰে পইচা অঁ সেইমানে মোৰফালেও চাব লাগিব ঘৰৰ কামকেইটা কৰিছা তাকো সম্পূৰ্ণকৈ কৰা নাই আহি পাওঁ ল'ৰা ছোৱালীকেইটাই খাবলেই নেপায় তুমি কি কাম কৰি থৈ যোৱা খোৱা ভালকৈ নবনোৱা ঘৰ চাফা নকৰা নহ'লে উপায় নাই আৰু মই বেলেগ মানুহ চাব লাগিব মোৰ বহুত মানুহ আহি আছে এনেকৈ খবৰ কৰিবলৈ যে বাইদেউ আপোনাৰ ঘৰত কাম কৰা মানুহ আছে নেকি কাম কৰা মানুহ দৰকাৰ নেকি মই তেতিয়া তেওঁলোকৰ লগতে পাতি ল'ম আৰু কাৰণ মোৰো মিলাব লাগিব ন

সুবিধা মোক তেওঁলোকেও দিব তুমি দেখোন চুস্তিয়েই কৰিছা ইমান পইচা দিওঁ কিবা কৰোঁ তুমি সেই কামত হেমাহিয়ে কৰিছা মানে মোৰ ল'ৰা ছোৱালীকেইটা নহয় নহয় সেইটো সেইটোৱে উপযুক্ত অঁ তুমি যদি কামখিনি ভালকৈ কৰিলাহেতেঁন মই বিচৰা মতে কৰা হ'লে মই সেই পেমেণ্টটো মই ভালকেই দিলোঁ হেতেঁন তুমি বিচৰামতে কিন্তু মই আহি অফিচৰ পৰা আহি পাওঁ কথা দিছিলোঁ কিন্তু মোৰ মতে কামটো নহ'লে ন মোৰ মতে হোৱা হ'লে মই পেমেণ্টটো কৰিলোহেতেঁন মই তোমাক ৰাখিছোঁ মই ঘৰত থাকিব নোৱাৰোঁ মোৰ ঘৰখন চাবলৈ ঘৰখন চাফা চিকুন কৰিবলৈ মোৰ ল'ৰা ছোৱালীকেইটা চাবলৈ কিন্তু তুমি সেইকেইটা কাম নকৰাই দেখোন সেইটো কামটোৰ বিনিময়ত মই ভালকৈ কামটো কৰা কাৰণেতো মোৰ প্ৰাপ্যটো ভালকৈ পাইছোঁ তুমিও তেনেকৈ নিজৰ কামটো ভালকৈ কৰা তুমিও প্ৰাপ্যটো ভালকৈ পাবা তোমাৰ ঘৰখনৰ লগতে মোৰ ঘৰখন চম্ভালাচোন সেই ঘৰত থাকা ঘৰৰ দায়িত্ব দি থৈ যাওঁ মোৰ ল'ৰা ছোৱালীকেইটাই খাবলেই নেপায় দেখোন সেই মৰমত খোৱাব লাগিব আকৌ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ হয় নেকি মই আহি পাওঁ ঘৰখন একদম বেচিজিল হৈ থাকে একোৱেই চিজিল অ'ৰ বস্তু ত'ত পৰি থাকে ল'ৰা ছোৱালী খাবলৈ নেপায় কান্দি কাটি থাকিব ভাল নালাগে ন এনেকৈ

মোৰো মানে বহুত অসুবিধা হয় মোৰ মানে অফিচ ওচৰত হোৱা হ'লেও মই তেনেকৈ মানে কাম বন কৰি মিলাই থৈ যাব পাৰিলোহেতেঁন বহুত দিগদাৰ হৈছে হ'ব বাৰু আহিবাচোন এপাক আলোচনা কৰি ল'ম আমি বহি ধুনীয়াকৈ তুমিও পুৰণা মানুহ যিহেতু আমাৰ ঘৰতে থাকাই আৰু ঘৰৰ নিচিনা মিলাই মেলি ল'বা আৰু নিজৰ ঘৰৰ নিচিনাকৈ কিবা এটা বঢ়াই দিম বাৰু তুমিও আৰু ল'ৰা ছোৱালীকেইটা চাবা নিজৰ ঘৰৰ নিচিনাকৈ ঘৰখনো চাবা ধুনীয়াকৈ খুৱাই বোৱাই থৈ যাবা মিলাই হ'ব দিয়া আহিবা কাইলৈ এপাক ৰাখিছোঁ